বজাৰত পোৱা পেকেটৰ বিভিন্ন ধৰণৰ খাদ্যসমূহত ৰাসায়নিক বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা থাকে যাতে সেই বস্তুসমূহ বেছিদিন হৈ গ'লেও যাতে পেকেটিং খাদ্যসমূহ বেয়া হৈ নাযায় তাৰ ফলত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয় তেনেবোৰ খাদ্যত পেকেটিং খাদ্যত কিন্তু সাধাৰণ গাঁৱলীয়া বাৰীত পোৱা এটা কেঁচা চব্জি বা কেঁচা শাক পাচলিবোৰত কোনো ধৰণৰ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য বা বিভিন্ন ধৰণৰ দব দৰব প্ৰয়োগ কৰা নহয় যাৰ ফলত এইবোৰ খাদ্য খালে আমাৰ পেটৰ কোনো ধৰণৰ অসুখ নহয় পেটৰ কোনো ধৰণৰ বেমাৰ নহয় আমি সেইবাবে তেনেধৰণৰ বজাৰত পোৱা পেকেটিং খাদ্যবোৰতকৈ আমাৰ গাঁৱলীয়া সমাজত বাৰীতেই আমি উৎপাদন কৰা শাক পাচলিসমূহ খোৱা খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি দৰকাৰী তেনেধৰণৰ বজাৰত আজিকালি বহুত ধৰণৰ খাদ্য পোৱা যায় সৰু ল'ৰা ছোৱালীবোৰেও দেখা যায় যে বিভিন্ন ধৰণৰ মিঠাই বিভিন্ন ধৰণৰ পেকেটিং খোৱা বস্তুসমূহ খায় কিন্তু তেনেবোৰ খোৱা খালে আমাৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো ক্ষতি হোৱাটো দেখা পোৱা যায় কিন্তু সাধাৰণ গাঁৱলীয়া শাক পাচলি কেঁচা শাক পাচলিবোৰ খালে আমাৰ স্বাস্থ্যৰ কোনো ধৰণৰ বেমাৰ নহয় আৰু স্বাস্থ্যটো আমাৰ ভাল হোৱাহে দেখা পোৱা যায় কোনো ধৰণৰ বেমাৰৰ সন্মুখীন হোৱা না দেখা পোৱা নাযায় কিন্তু তেনেধৰণৰ বজাৰৰ পেকেটিং খাদ্যবোৰ খালে আমাৰ হাৰ্ডৰ প্ৰব্লেম বা বিভিন্ন ধৰণৰ কিডনিত দাগ বঢ়া বা বেলেগ ধৰণৰ পেটৰ অসুখ এইবোৰ হোৱা সাধাৰণ জীৱনত দেখা পোৱা যায় কিন্তু